আমাৰ জীৱনত কলাৰ প্ৰয়োজনীয়তা বহুত আছে কাৰণ কলা নহ'লে আমি মানৱ জীৱন এটা কল্পনা কৰিব নোৱাৰোঁ কল্পনা কৰিব এইকাৰণেই নোৱাৰোঁ যে কলা বিহীন জীৱন আমাৰ জীৱনটো সাধাৰণ জন্তুৰ নিচিনাই হৈ পৰিব গতিকে কলা আছে বাবেই আমাৰ জীৱনটো মহিমামণ্ডিত হৈ উঠিছে আৰু সদায় সমাজ এখনক ভাল হোৱাত বা অধিক উন্নতিৰ পৰা উন্নতিৰ শিখৰলৈ আগুৱাই যোৱাত সহায় কৰে কাৰণ মই মই এটা কথা ক'ব লাগিব যে কলাই সমাজৰ নীতি নিয়মবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত সহায় কৰে প্ৰতিবাদ কৰে বুলি মানুহক উৎসাহিত কৰিবলৈ গতিকে সেই প্ৰতিবাদবোৰৰ জৰিয়তে সমাজৰ যিবিলাক পুৰণিকলীয়া নীতি নিয়ম আছে এইবিলাক গুচি উন্নতিৰ পথত সমাজ এখন আগুৱাই যাবলৈ সমাজখনে প্ৰেৰণা লাভ কৰে